হয় লক্ষ্মীনাথ বে বেজৰুৱাৰ এজন প্ৰিয় সাহিত্যিক আছিল তেওঁ মোৰ প্ৰিয় সাহিত্যিক আছিল তেওঁ এজন কবিও আছে কবিতা পুথিও লিখিছিল ভালেখিনি তাৰ ভিতৰত সুৰভী জোনবিৰি সাধু বুঢ়ী আই সাধু বাঁহী ভালেমানখিনি ৰচনা কৰিছিলে তেওঁ মানে সাধুৰ ভিতৰত বুঢ়ী আই সাধুখনেই মোৰ বহুত প্ৰিয় আছিলে মই স্কুলত থাকোঁতেও মানে বুঢ়ী আইৰ সাধু পঢ়োঁ এতিয়াও বুঢ়ী হ'লো যদি এতিয়াও পঢ়োঁ মানে মোৰ নাতিকেইটাকো বুঢ়ী আইৰ সাধু বিষো সাধুৰ বিষয়ে কওঁ সাধুটো হো এনেকুৱা ধৰণৰ আছিলে আৰু সিহঁতে সাধু শুনি বহুত ভাল পায় মানে সৰু সৰু ল'ৰা ছোৱালীতো আমাৰ নাতিকেইজনীয়ে সিহঁতে বুঢ়ী আই সাধু কোৱাচোন আইতা বুলি কয় গধূলি শোওঁতে মই কওঁ আৰু বুঢ়ী আই সাধু মই চিলনী জীয়কৰ সাধুটোকে ক'ম আহা বুলি কওঁ এখন এজন এখন দেশত এজনে হেৰি আছিলে এই কুমাৰ আছিলে তেওঁৰ আকৌ এগৰাকী মানে যিগৰাকী মানুহ আছিলে সেইগৰাকী মানুহ বাৰে প্ৰতি ছোৱালী হয় ছোৱালীয়ে হয় মানে পাঁচ ছজনীমান ছোৱালী হ'ল লাষ্টৰ বাৰত ক'লে যে এইবাৰ যদি ছোৱালী হয় আৰু তোৰ আৰু মানে ঘৰত নাৰাখোঁ খেদিহে দিম তেনেকৈ ক'লত আৰু সদাগৰ হেৰি কুমাৰে তেনেকৈ ক'লত মানুহজনী বহুত ভয় খালে আকৌ তেনেকৈ গৰ্ভধাৰণ হ'ল হোৱাৰ পিছত আৰু মানুহজনীয়ে ভাবিলে দেই এইবাৰ কি হ'ব এইবাৰতো মোক মাৰিয়েই পেলাব গতিকে এওঁ খেদি দিব খেদি দিয়াৰ পৰিৱৰ্তে মানে এওঁ খেদি দিব এতিয়া তেওঁ ঘৰত কুমাৰ নথকাৰ অৱস্থাত আকৌ এজনী কন্যাসন্তান জন্ম হয় তেতিয়া সেই কন্যা সন্তানজনী কি কৰিব মানুহজনে মান মানুহজনীয়ে মানুহজনীয়ে আৰু মনে মনে এটা চৰু ধুনীয়াকৈ কাপোৰে চাপোৰে মেৰিয়াই এই এখন নদীত মানে উটুৱাই দিলে যাব পৰাকৈ কোনেও যাতে মানে কোনোবাই পালে লৈ যাব বুলি এজনী চিলনি ওপৰেদি উৰি যাওঁতে চিলনীজনীয়ে দেখিলে এইজনী এজনী কেঁচুৱা থাপ মাৰি মানে চিলনীজনীয়ে ওপৰলৈ লৈ গুচি গ'ল এজোপা ডাঙৰ ওখ গছত ফেৰেঙণি থকা তেওঁ মানে ছোৱালীজনী ৰাখিলে ৰাখি চৰুটো খুটি আৰু মানে এনেকৈ কাপোৰে চাপোৰেদি ছোৱালীজনী ৰাখি ডাঙৰ দীঘল কৰিলে য'ৰ ত'ৰ পৰা যি টি বস্তু আনি খোৱাই মেলি এদিন এজন এখন দেশৰ সদাগৰজন সেই গছজোপাৰ তলেদি পাৰ হৈ গৈছিল তেওঁ আকৌ সেইপিনে পাৰ হৈ যাওঁতে এডাল চুলি বহুত ভাগৰ লাগি ভাগৰত আহিছিল তেওঁ আহি পেলাই গছজোপাৰ তলত বহিল বহিলত এডাল বহুত দীঘল চুলি তেওঁ গাত পৰিলে তেওঁ ভাবিলে ইয়াততো মানুহ দুনুহ কোনো নাই এজোপা গছহে আছে এই গছজোপাৰ ওপৰৰ পৰা ক'ৰ পৰা চুলিডাল পৰিলে তেওঁ ওপৰলৈ চালে এডাল বহুত দীঘল চুলি গাত মেৰিয়াই যোৱাকৈ পৰা পিছত ওপৰলৈ চালে এজনী ছো ধুনীয়া ছোৱালী বহি আছে চুলি তুলি মেলি ওপৰত তেতিয়া মানে চাই পেলাই ক'লে তুমি কোন নাই বোলে কোৱাচোন তুমি ক'লে মই চিলনী আই ছোৱালী তে মই তোমাক বিয়া পাতিব খোজোঁ মই বোলে আই পৰামৰ্শমতেহে বিয়া হ'ম আয়ে তেতিয়া চিলনীয়ে দিবলৈ বাধ্য হ'ল ছোৱালীজনী কিমাননো ৰাখি থ'ব আৰু গছৰ ওপৰত তেতিয়া সদাগজনলৈ বিয়া দিলে সদাগজনৰ আগৰো পাঁচজনী নে ছজনী মানুহ আছিলে সেই মানুহকেইজনীয়ে মানে আৰু নতুন ন ছোৱালী নিছে আৰু লটি ঘটি কৰিছে ইটো কৰিছে সিটো কৰিছে তাৰপিছত আৰু ন ছোৱালীজনীয়ে ন ছোৱালীক ক'লে আজি ন ছোৱালীয়ে ভাত বনাব লাগিব আমি ন ছোৱালীয়ে বনোৱা ভাতহে খাম তেতিয়া তাইৰতো উপায় নাই তাই আৰু গছৰ ওপৰত বহি থকা ছোৱালী ক'ৰ পৰা ভাত খাব ভাততো বনাব নাজানেই আৰু যি টি আনি দিয়ে সেয়াহে খায় সেয়াহে খায় আৰু চিলনী আৰু চৰায়ে আৰু যি আনি দিয়ে তাকেই খায় তাৰপিছতে তাই আৰু চিলনী মাকক মাতে আগলী কলাপাত লৰে কি চৰে মোৰ আই চিলনী আগতে পৰে তাৰপৰা চিলনীজনী আহি আৰু মুখৰ আগত পৰে কেলৈ মাতিছিলা আই তেতিয়া কয় আৰু যে মোৰ ভাত বনাবলৈ কৈছে সতিনীকেইজনীয়ে আজি ভাত মই মা কেনেকৈ বনাম তাৰপৰা তেতিয়া কয় যে এই চৰুটো পাতি ল'বা দু দুটা চৰু দুঠাইত পাতিবা এঠাইত হেৰি দিবা এই চাউল দিবা দুটা পানী দিবা এচৰু তাৰপিছত তলত খৰি দুডাল সুমুৱাই দিবা আৰু ইফালে দাইল দিবা তিনিটামান দাইল দিবা আলু দিবা তেনেকৈ এটুকুৰা মানে পাচলি দিবা আৰু চৰু পানী দি জুই দি থৈ দিবা আৰু দেখিবা তুমি ধুনীয়াকৈ দাইল ভাজি হৈ থাকিব আৰু তাৰপৰা সঁচাকৈয়ে তাই তেনেকৈ দি দিয়ে আৰু সিহঁতে কি কৰে ভাত খাবলৈ লয় আৰু ভাত এনেকৈ আজি ভাত মানে বহুত খাম বুলি কয় আৰু বহুত ভাল লাগিছে ভাত খাই থাকে এফালেদি মানে গাঁত খান্দি লৈছে তলত ভাত মানে তললৈ গাঁতত দি থাকে তেনেকৈ কৰোঁতে কৰোঁতে আৰু ভাত মানে চৰুতেই আনি থাকে এই খাই থাকে তেনেকুৱা কৰোঁতে কৰোঁতে এই ছজনীয়ে মানে তাইক হাৰাশাস্তি কৰিছে আৰু দাইল ভাত খাই খাই তথাপি চৰুত মানে ওলাইয়ে আছে আৰু তেনেকুৱা ধৰণে আকৌ এনেকৈ এদিন বহাগ বিহু হ'ল বহাগ বিহুত ক'লে চিলনী জীয়েকে এইবাৰ এনেই ক'ৰ পৰা বা কাপোৰ দিব ইকেইজনীয়ে একদম সদাগৰলৈ ধুনীয়া ধুনীয়া মানে আৰু কাপোৰ গামোচা বৈছে চেলেং বৈছে চুৰিয়া বৈছে একদম ধুনীয়া ধুনীয়া পাটৰ মানে বৈছে মেলিছে এই আৰু মানে কান্দি কাতি আছে আৰু তাৰপৰা মাকক মাতিলে মাকক ক'লে আই মোৰ এতিয়া আকৌ বিহু আহিছে এইকেইজনী সতিনীকেইজনী ইমান ধুনীয়া ধুনীয়া কাপোৰ বৈছে মইতো কাপোৰ ব'ব নাজানোঁ তেতিয়া মই কাপোৰ ক'ৰ পৰা দিম দিবতো নোৱাৰোঁ তেনেকৈ বুলি ক'লত আৰু যেনিবা হেৰি হে আকৌ চিলনী জীয়েকক মাতিলে আৰু মাতিলত আৰু আগলি কলাপাত লৰে কি চৰে আই মোৰ চিলনী আই আগতে পৰে বুলি ক'লে আৰু মাকক জীয়েকে মাতিলে আহিলে আহিলত আৰু ক'লে কি হ'ল আই অ' মোক কাপোৰ এতিয়া মই দিব নোৱাৰোঁ বুলি ক'লে অঁ একো চিন্তা নাই নহয় ক'ৰবাৰ পৰা বোলে সিহঁতে যে কাটি পেলাই দিব তাৰপৰা সূতা আনিবা দহি কটৰাবোৰ পেলাই দিয়া সূতাবিলাক আনিবা আনি পেলাই চুঙা দুটা কাটিবা তাত ভৰাবা বগা সূতা ভৰাবা তেনেকৈ ৰুলেক্স ভৰাবা তাৰপিছত আকৌ এনেকৈ সাঁফৰ সোপা দি থৈ দিবা সোপা দি পেলাই তুমি থৈ দিবা বিহু যিদিনাখন বিহু মানে হ'ব সেইদিনা তুমি চুঙা দুটা আনি দিবা তেতিয়া সদাগৰক ক'বা আপুনি চুঙা দুটা কাটি পেলাই চাওক ইহঁতে আৰু সতিনীকেইজনীয়ে সবেই গামোচা পিন্ধাইছে চেলেং পিন্ধাইছে তাই আৰু মানে কঁঁপি কঁপি আৰু সেই দুটা আনি পেলাই কৈছে আৰু মই ইয়াতে ইয়াতে আছে মোৰ কাপোৰ আপুনি কাটি পেলাই চাওক তাৰপৰা কাটি পেলাই চাইছে ইমান ধুনীয়া মানে পাটৰ চেলেং ওলাইছে গামোচা ওলাইছে চোলা ওলাইছে চুৰিয়া ওলাইছে সেইখিনিকে পিন্ধিলে আৰু সদাগৰে পিন্ধি পেলাই আৰু মানে আৰু সদাগৰে কৈছে অঁ চিলনী জীয়েকেহে বৰ ধুনীয়া কাপোৰ কানি দেখোন দিলে চুঙাত ভৰাই ইহঁতৰ মানে হিংসা লাগিলে এইজনী মাৰি পেলাব লাগিব কেনেকৈ মাৰিম এতিয়া চিলনীজনী এইজনীয়েতো এতিয়া জীয়েকক বহুত হেৰি কৰি থাকে মই কেনেকৈ মাৰিম তেনেকৈ বুলি আৰু বুদ্ধি পাঙিলে বুদ্ধি পাঙি আৰু মানে এদিন গোহালি ঘৰত এনেকৈ তাইক চাফা কৰিবলৈ দিছে আৰু দেই গোহালি গোহালি ঘৰ চাফা কৰিবলৈ দিলে গোহালি ঘৰ চাফা কৰিলে তাৰপৰা সতিনীজনীয়ে আৰু তাই নিচিনাকৈ মাত মাতি গোহালি ঘৰত আৰু মানে মাত মাতিলে চিলনীজনী আহি গ'ল আহি গ'লত আৰু ঝাৰুৰে কোবাই কোবাই চিলনীজনী মাৰি পেলালে তাৰপৰা চিলনিজনী আৰু মৰি থাকিলে নহয় আৰু সেইদিনাখনৰ পৰা তাইতো কোনো লগ সংগ নাইকিয়া হ'ল আৰু তাৰপিছত আৰু সিমানকে আৰু মানে আৰু কৈ মেলি আৰু মই ইহঁতক আৰু মানে ল'ৰা ছোৱালীকেইটাক আৰু ফুচুলাই শুৱাই থওঁ আৰু গধূলি